মই দেখিবলৈ পোৱাত আজি ভাৰতে সন্মুখীন হোৱা কিছুমান ডাঙৰ পৰিৱেশ সম্বন্ধীয় সমস্যাসমূহৰ ভিতৰত প্ৰদূষণৰ পৰা আৰম্ভ কৰি বতাহ বৰষুণ ভূমিকম্প এইবিলাক এক ডাঙৰ পৰিৱেশ সম্বন্ধীয় সমস্যা ভাৰতত আক্ৰান্ত হৈছে প্ৰদূষণৰ কথা আহিলে ক'ব পাৰি যে বায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি মাটি আৰু পানী লগতে শব্দ প্ৰদূষণো বহু পৰিমাণে বৃদ্ধি হৈছে বায়ু প্ৰদূষণৰ কথা ক'বলৈ গ'লে মানুহৰ যিহেতু যান বাহনৰ সংখ্যা লাহে লাহে বাঢ়ি গৈ আছে আগতে দেখা পাইছিলোঁ মানুহে খোজকাঢ়ি বা চাইকেল চলাই বহুদূৰ অতিক্ৰম কৰিছিল কিন্তু আজিকালি মানুহে যান বাহনৰ অবিহনে ক'লৈকো ওলায়ো নাযায় আৰু তেওঁলোকে ব্যৱহাৰ নকৰাকৈ থাকিবও নোৱাৰে এনেকৈ বায়ু প্ৰদূষণৰ পৰিমাণ লাহে লাহে বৃদ্ধি পাইছে আৰু দেখিবলৈ পোৱা যায় মানুহে কিছুমান গেলা পচা বস্তু পানীত মিহলোৱা দেখা যায় আগতে যেতিয়া মই নদীবিলাকত গা ধুবলৈ যাওঁ তেতিয়া দেখা পাওঁ বহু ধুনীয়া নিৰ্মল পানী য'ত মই গা ধুই খুব অত্যন্ত পৰিমাণে আনন্দিত হওঁ কিন্তু আজিকালি দেখিবলৈ পাওঁ যে সেই পানী আগৰ নিচিনা নহয় এতিয়া অলপ দূষিত হৈছে এনেকৈ পানী প্ৰদূষণো লাহে লাহে বাঢ়ি গৈ আছে বুলি মই ক'ব পাৰোঁ লগতে মাটি প্ৰদূষণৰ পৰিমাণো বাঢ়ি গৈছে কাৰণ একে ঠাইত যেতিয়া মানুহে অধিক পৰিমাণে খেতি কৰে তেতিয়া তাত মাটিৰ যি উৰ্বৰা শক্তি থাকে সেইটো কমি যায় কিন্তু আজিকালি এইটো লক্ষ্য কৰিব পৰা যায় যে মানুহে কিছুমান ৰাসায়নিক দ্ৰব্য বা সাৰ মিহলোৱাৰ ফলত মাটিৰ যি শক্তি সেই শক্তিৰ পৰিমাণো কমি গৈছে এনেকৈ মাটিৰ প্ৰদূষণৰ সমস্যাও দেখা যায় লগতে শব্দ প্ৰদূষণৰ সমস্যাও বাঢ়ি গৈছে কিয়নো মানুহবিলাকে কিছুমান বৈদ্যুতিক যন্ত্ৰ পাতি এনেকৈ ব্যৱহাৰ কৰিবলৈ লৈছে য'ত শব্দৰ উৎপাদন অধিক পৰিমাণে হৈছে যাৰ ফলত সৰু ল'ৰা ছোৱালী বা বুঢ়া মানুহ সকলৰ বাবে অত্যন্ত অসুবিধাজনক হৈ পৰিছে বুলি মই লক্ষ্য কৰোঁ লগতে বতাহ বৰষুণৰ সমস্যাও বহু পৰিমাণে ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় যেতিয়া বৰষুণ দিয়ে বহু সময়লৈকে বৰষুণ দিয়াৰ ফলত মানুহৰ এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব লগাত পৰে য'ত বানপানীৰ সৃষ্টি হৈ যায় এনেকৈ বতাহ বৰষুণৰ সমস্যা বহু পৰিমাণে দেখা যায় কেতিয়াবা ভূমিকম্পও এনেকুৱা হয় যাৰ ফলত মানুহৰ ডাঙৰ ডাঙৰ অট্টালিকাৰ পৰা আৰম্ভ কৰি সৰু ঘৰ দুৱাৰ সকলো কেতিয়াবা ধ্বংসৰ সন্মুখীন হৈ যায় গতিকে এনেকুৱা কিছুমান সমস্যা আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় যোৱা কেইবছৰমানত মোৰ চাৰিওফালৰ যি লেণ্ডস্কেপ যেনে নদী অৰণ্য পৰ্বত পাহাৰ সাগৰ খেতিপথাৰ মাটি কিছু পৰিমাণে সলনি হৈছে বুলি মই ক'ব পাৰোঁ কাৰণ নদীৰ পানী আগতে যেনেকুৱা আছিল তেনেকুৱা আজিকালি দেখিবলৈ পোৱা নাযায় আজিকালি বহু পৰিমাণে নদীৰ পানী ঘোলাও হৈছে লগতে অৰণ্যৰ পৰিমাণ লাহে লাহে কমি আহিছে যিহেতু মানুহৰ জনসংখ্যা বৃদ্ধি পাইছে এনেতে মানুহে অৰণ্য কাটি ঘৰ দুৱাৰ বনাবলৈ আৰম্ভ কৰিছে লগতে পৰ্বত পাহাৰ সাগৰ যিহেতু মই পৰ্বত পাহাৰৰ কাষত বাস নকৰোঁ গতিকে মই সিমান পৰিমাণে ক'ব নোৱাৰোঁ খেতিপথাৰৰ কথা অলপমান মই ক'ব পাৰিম যিহেতু খেতিপথাৰ মানুহৰ অত্যন্ত জৰুৰী আৰু ময়ো খেতিপথাৰত অলপমান লাগি মেলি ভাল পাওঁ লগতে খেতিপথাৰ অলপমান কম পৰিমাণে উন্নত হোৱা বুলি মই ক'ব পাৰিম কাৰণ আগৰ দৰে খেতিপথাৰ কৰিবলৈ মানুহৰ লাহে লাহে অসুবিধা হৈ পৰিছে আৰু মাটিৰ সমস্যাও ক'ব পাৰি যে মাটি আগতে যেনেকুৱা সাৰুৱা আছিলে আজিকালি সাৰুৱা মাটি পাবলৈও টান হৈছে গতিকে বছৰটোত এনেকুৱা কিছুমান সালসলনি মই দেখিবলৈ পাইছোঁ আৰু বছৰটোত ঋতুৰ পৰিমাণো কিছু পৰিমাণে পৰিৱৰ্তন হোৱাও মই লক্ষ্য কৰিব পাৰোঁ আগতে গ্ৰীষ্ম কালত যিহেতু ৰ'দৰ পৰিমাণ থাকে বা বৰষুণৰ পৰিমাণ থাকে এটা নিৰ্দিষ্ট সময়লৈকে আজিকালি দেখিবলৈ পাওঁ কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ কোনো ধৰণৰ মানে আগৰ দৰে হোৱা দেখা নাই গতিকে আগতে যিহেতু গৰম বুলি ক'লে গৰমত আমি বিচনী লৈ শুবলগীয়া শুবলগা হয় কিন্তু আজিকালি এইটো দেখা পাওঁ যে ৰাতি হ'লে কেতিয়াবা মানে ঠাণ্ডা অনুভৱ কৰোঁ কেতিয়াবা গৰমো অনুভৱ কৰোঁ এনেকুৱা কিছুমান ঋতুৰ পৰিৱৰ্তন মই দেখিবলৈ পাইছোঁ